মই প্ৰথমে এটা ব্যৱসায় কৰিম বুলি মনতে ভাবিছিলোঁ কিন্তু সেই ব্যৱসায় কৰিবলৈ মোৰ হাতত কোনো টকা পইচা নাছিল কিন্তু টকা পইচা নাছিল সেই টকা পইচাৰ কাৰণে মই বহুত বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হ'ল সেইকাৰণে মই এটা গোটত সোমাই প্ৰথমতে মই দহ হাজাৰ টকা লোন লৈ এখন সৰু সুৰা দোকান খুলিলোঁ সেই দোকানখনৰ পৰা এতিয়া মই বৰ্তমান চলি আছোঁ মোৰ সেই দোকানখনৰ পৰাই ডেইলি মোৰ পাঁচশ টকা পাঁচশ টকাৰ ডেইলি পাঁচশ টকা মোৰ হয় মোৰ এহেজাৰ টকা বিক্ৰী হ'লে মোৰ তিনি তিনিশ পাঁচশ টকা প্ৰায় থাকি যায় সেই তিনিশ চাৰিশ পাঁচশ টকাই মই বৰ্তমান এতিয়া লাহে লাহে পইচাটো গোটাই মেলি মই দোকানখন অলপমান ডাঙৰ কৰিলোঁ সেই দোকানখনৰ পৰাই মই এতিয়া লাহে লাহে এতিয়া ঘৰতে নিমকি বনাওঁ নিমকি বনাওঁ কেক বনাওঁ আৰু বিভিন্ন ঘৰুৱাক নিজে কিছুমান কাম কৰিবলৈ লৈ মই এতিয়া বৰ্তমান সফল হ'ব পাৰিছোঁ এতিয়া মই বত সেই দোকানখনৰ পৰাই মই বহুত চলা ফুৰা কৰিব পাৰিছোঁ আৰু সেই দোকানখন মই লাহে লাহে ডাঙৰ কৰি এতিয়া মানে অকণমান ব্যৱসায়টো ডাঙৰ হ'ল সেই ব্যৱসায় কৰিয়েই মই আকৌ সেই পইচা আকৌ মই সেই গোটৰ দোকানৰ পইচাই মোৰ আকৌ লোন লোনৰ ধাৰ মাৰিব লগা হয় আকৌ মই পইচা বিছ হাজাৰ লৈ মই এটা সৰু সুৰা মেচিন কিনিলোঁ সেই মেচিনটোৰ পৰাই মোৰ এতিয়া বৰ্তমান মই চলি আছোঁ ঘৰৰ ঘৰৰ কাম ঘৰতো ঘৰৰ কিছু ঘৰৰ সেই দোকানখনৰ পৰাই মোৰ বহুত এতিয়া সেই দোকানখনৰ পৰাই মোৰ বহুত লাভ লাভ লাভ হৈছে কিন্তু সেই দোকানখন দোকানখন দোকানখনৰ পৰা এতিয়া মই বৰ্তমান দোকানখনৰ পৰাই চলি আছোঁ এতিয়া সেই দোকানখনৰ পৰাই মই বৰ্তমান চলি আছোঁ সেই দোকানখন দোকানখন দিয়ে মই বহুতো বহুতো লাভৱান হ'ব পাৰিছোঁ বুলি ক'ব পাৰি সেই দোকানখনৰ পৰাই মই কিছু কুকুৰা লৈছোঁ হাঁহ লৈছোঁ আৰু মই গোটৰ পৰা লোন লৈ সেই মেচিনত কা মেচিনৰ কাপ কাপোৰ কানি চিলোৱা মেলা কৰি থাকোঁ আৰু সেই মেচিনৰ পৰাই মোৰ বহুত কাপোৰ কানি চিলাই মোৰ বহুত বহুত প্ৰফিট হয় বুলি মই নিজকে ভাবিছোঁ মানে আৰু সেই সেই পইচাই মই ফুৰা চকাও কৰিব পাৰিছোঁ ছোৱালীজনীকো মই দি ছোৱালীজনীকো মই স্কুলত ভালকৈ ভাল ধৰণে পঢ়োৱাব পঢ়োৱাব পাৰিছোঁ বুলি মোৰ মতে মই নিজে ভাবিছোঁ এই সৰু ব্যৱসায়ত সেই সৰু ব্যৱসায়টোৰ পৰাই মই মোৰ ঘৰখনো ঘৰখনো চলি আছে আৰু নিজেও ভালকৈ ফুৰা চকা কৰিবলৈ হ'লেও কোনো সমস্যাৰ সন্মুখীন হোৱা নাই কিন্তু আগতে দোকানখন নহওঁতে মোৰ বহুত সমস্যা হৈছিলে ইফাল বহুত সমস্যা হৈছিলে এতিয়া এই দোকানখন দিব পৰাই মই ভাল ধৰণে ভাল ধৰণে চলিব পাৰিছোঁ আৰু ছোৱালীজনীকো দিব পাৰিছোঁ আৰু ঘৰৰ সমস্যাবিলাকো দূৰ দূৰ হৈছে আৰু এনেধৰণে এনেধৰণে এনেধৰণে দোকানখন দিয়াৰ কাৰণে মই বহুত বহুত মানে নিজকে লাভৱান বুলি মই নিজে নিজে ভাবিছোঁ এনেকুৱাকৈ ক্ষুদ্ৰ এটা ব্যৱসায় মই নি দহ হাজাৰ টকাৰ পৰাই মই ক্ষুদ্ৰ ব্যৱসায় এটা চলি আছোঁ আৰু এই এই বি ব্যৱসায়টোৰ জৰিয়তে যে আন আন মহিলাসকলেও আন মহিলাসকলেও উন্নতি হ'ব বুলি মই ভাবোঁ কাৰণ মই নিজে যিখিনি মই উপাৰ্জন কৰিছোঁ সেই সেই পইচাখিনি মই গোটেই ঘৰখনৰ ঘৰখনো চলাব পাৰিছোঁ আৰু লোকক ছোৱালীজনীকো আৰু ছোৱালীজনীকো মই ভাল ধৰণে যি বিচাৰিছে তাকে দিব পাৰিছোঁ কিন্তু দোকানখন নোহোৱাৰ আগতে মই বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে কিন্তু এতিয়া এই দোকানখনৰ পৰাই মোৰ বহুত বহুত লাভৱান হ'ব লাভৱান হৈছে বুলি মই নিজকে নিজেই নিজকে নিজেই ভাবিছোঁ আৰু এই দোকানখন দোকানখন তৰিয়েই মই ঘৰৰ ঘৰৰ হাঁহ কুকুৰা হাঁহ কুকুৰা পুহিছোঁ আৰু আৰু নিজে মেচিন এটা গোটৰ পৰা মে গোটৰ লোন লৈও মই মেচিন এটা লৈ মেচিন এটা লৈ কাপোৰ কানি চিলোৱা চিলোৱা আদি কৰি মই নিজে নিজে নিজেও নিজৰ নিজে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰিছোঁ বুলি মই মই ভাবোঁ কিন্তু এই এটা যে ক্ষুদ্ৰ ব্যৱসায়ে এগৰাক এটা ক্ষুদ্ৰ ব্যৱসায় কৰিয়ে যে মানুহ মানুহ মানুহ মানুহ লাভৱান লাভৱান হ'ব পাৰে এই বিষয়ে মই এই বিষয়ে মই ডাঠি ক'ব ডাঠি ক'ব পাৰোঁ এই ডাঠি ক'ব ডাঠি ক'ব পাৰোঁ কিন্তু আজিকালি মহিলাবিলাকে নিজে ঘৰত ঘৰত বহি নেথাকি নিজে নিজে নিজৰ ওপৰত ভৰি নিজে নিজৰ ওপৰত ভৰি দিবলৈ হ'লে কিবা এটা কৰি খাবই লাগিব সেইকাৰণে নিজেই মই এটা এই এই ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিয়েই মই এতিয়া যথেষ্ট লাভৱান হৈছোঁ বুলি মই নিজকে নিজে নিজকে নিজে ভাবিছোঁ আৰু এনেকুৱা ব্যৱসায় কৰিয়ে মানুহ যে একেবাৰে উচ্চ পৰ্যায়লৈ যায় সেই বিষয়ে মই সঠিকভাৱে ক'ব পাৰোঁ কাৰণ আগতে মই যি যি সমস্যাত ভুগিছিলোঁ এতিয়া কিন্তু সেই সমস্যাৰ পৰা মই বহুত বহুত আঁতৰত বহুত বহুত অসু বহুত অসু আগতে মই যি সমস্যাত ভুগিছিলোঁ এতিয়া সেই সমস্যাবিলাক মই দোকানখন দিয়ে মানে সেই সমস্যাবিলাক আঁতৰ আঁতৰ কৰিব আঁতৰ কৰিব পাৰিছোঁ কিন্তু মানুহ ঘৰত আজিকালি ঘৰত বহি নাথাকি নিজে নিজৰ ওপৰত বহি দিবলৈ হ'লে কিবা এটা কৰি খাবই লাগিব সেইকাৰণে মই নিজে ভাবিলোঁ এখন সৰু দোকান দিয়ে মই ব্যৱসায় এটা আৰম্ভ আৰম্ভ কৰোঁ সেই ভাবিয়ে মই এই দোকানখন আৰম্ভ কৰিলোঁ আৰু সেই দোকানখনৰ পৰাই মই বহুত লাভৱান লাভৱান হৈ আজিৰ দিনলৈকে মই চলি আছোঁ আৰু সেই সেই লাভৰ পইচাটোৱেই মই হাঁহ কুকুৰা হাঁহ কুকুৰা লৈও হাঁহ হাঁহ কুকুৰা হাঁহ কুকুৰা বিক্ৰী কৰিও মই কণীও বিকিব বিকিব পৰা বিকিব পৰা হৈছোঁ আৰু এই আৰু এই গোটৰ গোটৰ মই লোনৰ লোনৰ ধাৰ এই দোকানৰ পৰাই মাৰি দোকানৰ পৰাই মাৰি আছোঁ বুলি ক'ব পাৰি আৰু এতিয়া মানে আৰু যদি মই ইয়াতকৈ যদি বেছি লোন এটা ল'ব পাৰোঁ দোকানৰ পৰা তেতিয়া মোৰ দোকানখন আৰু অলপমান আৰু অলপমান ডাঙৰ হ'ব আৰু মোৰ ব্যৱসায়টো অলপমান বহল কৰিম বুলি ভাবিছোঁ এই দোকানখন যদি মই আৰু অকণমান আৰু মই ব্যৱসায়টো যদি ডাঙৰ কৰিব পাৰোঁ তেতিয়াহ'লে মই আৰু মোৰ ভালকৈ চলা ফুৰা কৰাত আৰু বেছি সুবিধা হ'ব বুলি মই ভাবোঁ আজিৰ যুগত মানুহ চলিবলৈ হ'লে বহুত দিগদাৰ সেইকাৰণে মানুহে নিজে কিবা এটা কৰিবলৈ হ'লে সৰু নিজে কিবা এটা কৰিবলৈ হ'লে সৰু ব্যৱসায় এটা কৰি চলিবই লাগিব কাৰণ আজিৰ যুগত যিমানহে বস্তুৰ দাম হৈছে সেইটো কাৰণে নিজে নিজৰ ওপৰত ভৰি দিবলে হ'লে একো লাজ লাজ কাজ লাজ কাটি কৰি হ'লেও নিজে কিবা এটা কৰি খাবই লাগিব কাৰণ আজিৰ আজি মহিলাই সব কৰিব পাৰে আজি মহিলাই কি কৰিব নোৱাৰে সেইটো কাৰণে মানুহে আজিৰ যুগৰ মহিলাই ওলাই গৈ নিজেই নিজৰ ওপৰত ভৰি দিবলৈ হ'লে যিকোনো এটা কাম কৰি খাবই লাগিব সেইকাৰণে মই ভাবিলোঁ মই এখন সৰু এটা গোটৰ পৰা লোন লৈ এখন সৰু দোকান দি দোকান দি খাব দোকান দিওঁ বুলি ভাবিলোঁ সেইকাৰণে সেই দোকানখন দিয়ে মই আজি পৰ্যন্ত ইমান দিনে ইমান দিনে চলি ভালকৈ ভাল ধৰণে চলা ফুৰা কৰি খাই থাকিব পাৰিছোঁ আৰু মোৰ নিজেও নিজে নিজৰ ওপৰত নিজে দোকানখন দিয়ে মই নিজে নিজৰ ভৰিৰ ওপৰত থিয় দিছোঁ বুলি ক'ব পাৰি কাৰণ দোকানখন নহওঁতে মোৰ ঘৰৰ মোৰ ঘৰৰ অৱস্থা সিমানো ভাল নহয় যদিও মোৰ দোকানখন দিয়ে এতিয়া ভাল ধৰণে খাই আছোঁ বুলি মই ক'ব পাৰোঁ এই দোকানখনৰ পৰাই মই বহুত আৰু যদি মই গোটৰ পৰা বেছিকৈ পইচা লোন লওঁ মোৰ ব্যৱসায়টো বহল কৰি মই আৰু এটা আৰু ভালকৈ ডাঙৰকৈ এখন দোকান খুলিম বুলি মনতে মই কল্পনা কৰি আছোঁ সেই সেই দোকানখন আৰু গোটৰ গোটৰ পৰা লোন লৈ মই আৰু এই দোকান আৰু মই লোন লৈ দোকানখনৰ লোন লৈ দোকানৰ পৰাই মই লোনটো মাৰিম মাৰিব লাগিব আৰু সেইকাৰণে মই ব্যৱসায়টো আৰু অলপ বহলাম বুলি ভাবি আছোঁ এই ব্যৱসায় কৰিয়ে মই দোকান মোৰ গেলামালৰ দোকানৰ উপৰিও মই নিজেই নিজে ঘৰতে কেক আৰু কেক বনাওঁ নিমকি বনাওঁ আৰু কেক নিমকি বনাওঁ আৰু কেক নিমকি কেক কেক বনাই মই নিজে দোকানত বিকো আৰু বেলেগ দোকানতো মই আৰু বেলেগ দোকানতো মই দিওঁ এনেকৈ দোকানত দিয়ে মই বহুত লাভৱান দোকানত মই নিমকি নিমকি নিমকি ভুজিয়া আৰু কেক দি বহুত বহুত লাভৱান হৈছোঁ দোকানখন নিদিয়াৰ আগতে মই এইবিলাক একো কৰিব পৰা নাছিলোঁ কাৰণ মোৰ হাতত একো পইচাই নাছিল এতিয়া সেই দোক দোকানৰ পইচাই মই যিকেইটা মোৰ যিকেইটা মোৰ লাভ হয় সেই পইচাই মই মই নিজেই বেংকতো থ'ব পাৰিছোঁ আৰু ছোৱালীজনীকো দিব ছোৱালীজনীকো দিব পাৰিছোঁ আৰু ইফালে সিফালে নিজৰ পইচাই মানুহজনক নোখোজাকৈ মই যেনি যেনি তেনি যাব পাৰিছোঁ

আজিৰ যুগত মানুহ আজিৰ যুগত মানুহে নিজে নিজে নিজে নিজে কিব নিজে কিবা এটা কৰিবলৈ নিজে নিজে নিজে কিবা এটা কৰিবই লাগিব কাৰণ আজিৰ যুগত যিমানহে যিমানহে চলিবলৈ দিগদাৰ হয় সেইটো কাৰণে মানুহে নিজে নিজে নিজৰ ওপৰত থিয় দিবলৈ হ'লে কিবা এটা কৰি খাব কিবা এটা কৰি খাবই লাগিব সেইকাৰণে মই দোকানখন দিয়ে এতিয়া মই যথেষ্ট লাভৱান হ লাভৱান লাভৱান হৈছোঁ বুলি মই ক'ব পাৰিম কিন্তু আগতে দোকানখন নিদিয়াৰ লগতে যিমান সমস্যাৰ সন্মুখীন সন্মুখীন হ'লোঁ এতিয়া সেই সমস্যাৰ কথা মনত পৰিলে মনত পৰিলে বৰ কিবা মনত পৰিলে বৰ কিবা লাগি যায় এতিয়া এই দোকানখন দিব দিয়াৰ পৰাই মই এতিয়া সেই সমস্যাবিলাক সমস্যাবিলাক দূৰ হ'ল মই আৰু আজি আজিৰ যুগত মানুহৰ হাতত পইচা নাথাকিলে কোনেও কাকো কোনেও কাকো নিদিয়ে সেইটো কাৰণে মই নিজে গোটৰ পৰা লোন লৈ গোটত গোটত সোমাই নিজে গোটৰ পৰা লোন লৈ মই সৰু সুৰা দোকান এখন সৰু সুৰা দোকান এখন দি লাহে লাহে এতিয়া মোৰ এতিয়া লাহে লাহে দোকানখন দি এতিয়া মই দোকানখনৰ দোকানখনৰ পৰাই চলি আছ চলি আহিছোঁ চলি আছোঁ বুলি মই চলি আছোঁ বুলি ক'ব পাৰি আৰু মই এতিয়া নিজে নিজৰ ওপৰত ভৰি দি কাকো এটকা নোখোজাকৈ মই নিজেই নিজৰ ওপৰত ভৰি দি নিজে নিজৰ ওপৰত ভৰি দি চলি আছোঁ আৰু লোককো দুটকা পইচা দিব পৰা হৈছোঁ কিন্তু দোকানখন দোকানখন নিদিয়াৰ আগতে মোৰ মোৰ মোৰ অৱস্থা যি হৈছিল সেই সমস্যাবিলাক ক'বলৈ ক'বলৈ দুখ লগা কাৰণ মানুহৰ হাতত যেতিয়া পইচা মানুহৰ একো এটা হাতত যদি একো এটা মানুহে নেদেখে তেতিয়া মানুহে মানুহক মানে কোনেও খুজিলে হাত কোনেও খুজিলে হাতত পইচা এটকা দিবলৈ হাতত পইচা এটকা দিবলৈও নিবিচাৰে কাৰণ তেওঁলোকে ভাবে এই একো ব্যৱসায় একো চাকৰি নাই ব্যৱসায় নাই এই পইচা ধাৰ দিলে ক'ৰপৰা দিব পৰা দিব পৰা আন ক'ৰপৰা দিব পাৰিব সেইবুলি মানুহে মানুহক মানুহ যেনেই নাভাবে সেইটো কাৰণে মানুহে নিজে নিজৰ যেতিয়া মই নিজে যেতিয়া নিজেই নিজৰ ওপৰত থিয় দিব পাৰিলোঁ এতিয়া মানুহে কোনোবাই পইচা খুজিলেও হাতত পইচা দুটকা পইচা দুটকা দিবলৈ মানে ভাল পায় কিন্তু যেতিয়া হাতত পইচা নাথাকে মানুহে মানুহক মানুহ যেনেই নাভাবে সেইটো কাৰণে মই নিজে নিজৰ নিজে নিজৰ ওপৰত থিয় হ'ম বুলি ভাবিয়ে মই এই সৰু সুৰা ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু এই ব্যৱসায়টোৱে মোক যথেষ্টখিনি সহায় কৰিছে যথেষ্টখিনি মই অঁ এই ব্যৱসায়টোৱে মই যথেষ্ট সহায় পাইছোঁ আৰু ইয়াৰ পৰাই মই বহুত যথে মই বহুত বহুত লাভৱান লাভৱান হৈছোঁ আৰু এই ব্যৱসায় কৰিয়ে মই সৰু মই মেচিন এটা কিনিলোঁ আৰু সেই মেচিনৰ পৰাই কাপোৰ কানি কাপোৰ কানি কাপোৰ কানি চিলায়ো মই দুপইচা দুপইচা অৰ্জ আৰ্জন কৰিব পাৰিছোঁ আৰু দুপা দুপইচা অৰ্জন কৰিব পাৰিছোঁ বুলি মই মই ভাবোঁ আৰু এতিয়া মই নিজে নিজৰ ওপৰত থিয় দি নিজে নিজৰ নিজে নিজৰ ভৰিৰ ওপৰত থিয় দি থিয় দিব পাৰিছোঁ কাৰণ আনক দুটকা নোখোজাকৈ এতিয়া মই নিজে নিজৰ ভৰিৰ ওপৰত থিয় দি খাব পৰা হৈছোঁ বুলি মই মই ভাবোঁ আৰু এনেকুৱা এটা ক্ষুদ্ৰ ব্যৱসায় ব্যৱসায় কৰি যে মানুহ বহুত লাভৱান হয় মই এই ব্যৱসায় কৰিয়ে এই দোকান সৰু সুৰা দোকানখন দিয়ে মই গম পাইছোঁ কাৰণ কাৰণ এটা ক্ষুদ্ৰ ব্যৱসায়ে মানুহক বহুত উন্নতি পথলৈ আগুৱাই নিব বহুত আগুৱাই নিব পাৰে আৰু এই উন্নতি এই উন্নতিৰ জখলা সৰু সুৰা ব্যৱসায় কৰিয়ে মানুহে মানুহে উন্নতিৰ জখলাত উঠিব পাৰে বুলি মই ভাবোঁ কাৰণ আজিৰ যুগত মানুহ বহুত পৰি মানুহ বহুত পৰি আজি আজি বিজ্ঞানৰ যুগত মানুহ বহুত পৰিৱ পৰিৱৰ্তন পৰিৱৰ্তনশীল গতিকে মানুহৰ লগত মানুহ খাপ খুৱাই মিলিবলৈ হ'লে কিবা এটা নহয় কিবা এটা কৰি খাবই লাগিব কাৰণ আজি আজিৰ যুগ বৈজ্ঞানিক বৈজ্ঞানিক যুগ সেইটো কাৰণে মানুহে নিজৰ নিজৰ নিজে নিজৰ ভৰিৰ ওপৰত থিয় দি চলিবলৈ হ'লে এটা কিবা নহয় কিবা কৰি খাবই লাগিব কাৰণ আজিৰ যুগত আজিৰ যুগত মানুহৰ চলিবলৈ যিমান দিগদাৰ সেইটো কাৰণে মানুহে নিজে নিজৰ ওপৰত ভৰি দি চলাটো এটা নিজে নিজৰ ওপৰত ভৰি দি চলিবই লাগিব কাৰণ আজিকালি বস্তুৰ যিহে দাম সেইটো কাৰণে মানুহ মানুহ নিজে নিজৰ ওপৰত ভৰি দিব পৰাটো প মানে নিজে নিজৰ ওপৰত ভৰি দিব পৰাটোহে মূল কথা আৰু এটা সৰু ব্যৱসায় এটা এটা সৰু ব্যৱসায়ে যে মানুহক বহুত উন্নতিৰ জখলালৈ লৈ যাব পাৰে মই নিজে মই নিজে এই সৰু দোকানখন দিয়ে গ'ব গম পাইছোঁ কাৰণ আগতে মোৰ একেবাৰে সৰু দোকানখন মোৰ আগতে দোকানখন নাথাকোঁতে যি যি সমস্যাৰ সন্মুখীন হৈছিলোঁ এতিয়া সেই সমস্যাৰ পৰা মই বহুত বহুত আঁতৰত আছোঁ বুলি ক'ব পাৰি কাৰণ মই নিজে নিজৰ ভৰিৰ ওপৰত যেতিয়া ভৰি দিব পাৰিছোঁ তেতিয়া মই সেইটো কাৰণে মই ক'ব পাইছোঁ যে মই নিজে নিজৰ ওপৰত থিয় দিব পাৰিছোঁ আৰু এখন এটা সৰু ব্যৱসায়ে মানুহক বহুত উন্নতি পথলৈ লৈ যাব পাৰে বহুত উন্নতিৰ পথলৈ লৈ যাব লৈ যাব পাৰে আৰু ইয়াকে কৈ মই এই মানুহক উন্নতি জখলালৈ লৈ যাব পাৰে